হেল্ল' আৰ কে ট্ৰেভেল এজেঞ্চি অঁ মই দেৱজিত বুৰাগোহাঞিয়ে ক'লোঁ যোৰহাটৰ পৰা মই যোৱা মাহত এটা শিৱসাগৰ গৈছিলোঁ আপোনালোকৰ তাৰ পৰা এখন গাড়ীত গৈছিলোঁ হয় হয় ব'লেৰ' গাড়ী এখন আছিলে অঁ হয় হয় মোৰ নামত আছিলে দেৱজিত বুঢ়াগোহাঁঞি নামত

অ' গৈছিলোঁ ড্ৰাইভাৰজনৰ নামটো মই পাহৰি গৈছোঁ কি আছিলে তেওঁ মানে ড্ৰাইভটো বহুত ভাল আছিলে গাড়ীৰ কণ্ডিশ্যনো ভাল আছিলে হয় হয় মানে তেওঁ লগত গৈ মানে কমফৰ্টটো বেছি পাইছিলোঁ মানে সেইকাৰণে তেওঁক ধৰি লওক যদি মই পাওঁ মানে হয় হয় তেওঁক মানে তেওঁ লগত যাওঁতে মই ধৰি লওক যথেষ্টখিনি ফুৰিব পাৰিছিলোঁ তেওঁ মানে শিৱসাগৰৰ বিষয়ে মানে যথেষ্টখিনি জানে যিখিনি মানে য'ত য'ত যাবলগীয়া আছে তেওঁ মানে নিজেই লৈ গৈছিলে মই তেওঁক নোকোৱাকৈ হৈছিলে তেওঁ গোটেইখিনি মানে ঘূৰি থকা হয় চবতে মোক ধৰি লওক লৈ গৈছিলে আকৌ মই মানে নেক্সট মান্থত যাব বিচাৰিছোঁ মানে ফেমিলিহঁতে হয় তেওঁ মানে মোৰ গাড়ীখন লাগিছিলে সেইখন একেখন গাড়ীখনেই আৰু একেজন ড্ৰাইভাৰ হ'লে মোৰ মানে সুবিধা হয় গাড়ী একেখনে ব'লেৰ'খন যদি হয় একেখন গাড়ীয়ে ড্ৰাইভাৰজন একেজন হ'লে মানে মোৰ তেওঁক মানে মই বেছি সুবিধা কমফৰ্ট হ'ম পাম মই ঠিক আছে নেক্সট মাহৰ আপুনি চাৰি তাৰিখলৈ চাৰি তাৰিখলৈ আঠটা বজা অ' ৰাতি মৰ্ণিং আঠটা বজাত বুকিং ক পোৱা যাব অ' ঠিক আছে অঁ যদি হয় হৈ যাব এটা কাম কৰিব আপোনালোকে খালি গাড়ীখনে একেখনেই দিব ব'লেৰ'খন আৰু ড্ৰাইভাৰজন যাতে একেজন হয়

ঠিক আছে বাকী চিন্তা কৰিব নালাগে থেংক ইউ থেংক ইউ